আমাৰ অঞ্চলৰ দৰ্শন কৰিবলৈ অহা ধাৰ্মিক সংগঠনৰসমূহৰ মহূৰ্ত হ'ল এৱং যিহেতু চাওলুং চুকাফাই প্ৰথম ৰাজধানী বুলি কোৱা হয় ইয়াত প্ৰতিষ্ঠা কৰি থৈ গৈছে আৰু

ইয়াৰ মহত্ত টাই আহোম

আৰু বাসুদেব থান যিহেটো ভগৱান বিষ্ণুৰ প্ৰতিমূ্তি স্থাপন আছে ইয়াৰ বিভিন্ন আমাৰ হিন্দু ধৰ্ম ভক্তসকলে বিভিন্ন ভাবে